হেল্ল' মই আপোনাৰ দোকানৰ পৰা দুদিন আগত কিতাপ এখন লৈছিলোঁ হয় হয় তেনেকুৱা মানে এইচ এল আহুজাৰে আপোনাৰ ধৰি লওক মই মাইক্ৰখন লৈছিলোঁ হাঁ আপোনাৰ মেক্ৰখন হ'ব নেকি মেক্ৰ ইকনমিক্সখন আপোনাৰ কোনখন আছে হয় নেকি আপুনি সন্দিপ গাৰ্গৰ খনেই দি দিব আচ্ছা হিন্দুজা আৰু আপোনাৰ হেৰি কি আছিলে মানে মোৰ ফাৰ্ষ্ট চেমৰ ধৰি লওক মোৰ কাজিন এটাৰ কিছুমান বুক আছিলে ফাৰ্ষ্ট চেমিষ্টাৰৰ এয়া মানে সেই এতিয়া মই মানে বেচিব খুজিছোঁ ল'ব নেকি আপুনি কিমান মানে পাৰ্চেণ্ট কিমান পাৰ্চেণ্ট মানে দিব এমাউণ্ট

হয় মানে এতিয়া বৰ্তমানলৈকে মানে সেই নিউ ইডুকেশ্যন পলিচি মতে চিলেবাচটো দিয়া নাই গতিকে মানে সেইকাৰণে মানে কে কে কিছুমান দোকানে মানে ডাইৰেক্ট নলওঁ বুলিয়ে কৈছে গতিকে মানে আপুনি ল'ব বুলি আশা কৰিছোঁ আৰু আৰু আপোনাৰ এ কি আছিলে ষ্টেটিচষ্টিকৰ মানে থাৰ্ড চেমৰ মানে কোনখন আছেনো ধৰি লওক প্ৰবেবিলিটিৰ কাৰণে ধৰি লওক প্ৰবেবিলিটি পাৰ্ট টুৰ কাৰণে অলপমান ভাল হোৱাকৈ হয় মানে মোৰ মানে ঘৰৰ পৰা অলপ দূৰ হয় সেইকাৰণে মানে মই আগতে মানে জানি লৈছোঁ মানে আছেনে নাই হয় নেকি তেতিয়াহ'লে ঠিক আছে মই এইটো সপ্তাহৰ ভিতৰতে গৈ আছোঁ মানে কোনোবা এদিন ফ্ৰী বাৰে